হয় মই কিতাপৰ বাহিৰেও আলোচনী ব্লগ বাতৰিকাকত পঢ়োঁ বিশেষকৈ মই বাতৰিকাকত সদায় ৰাতিপুৱা লওঁ আৰু বাতৰিকাকতৰপৰা মই বহুত নজনা কথা শিকিব পাৰোঁ এই ধৰক দেশত কি হৈছে আৰু বাতৰিকাকতৰ এটা বিশেষ পেজ হৈছে যিটো পেজত আমি দেখা পাওঁ ইডিটৰিয়েল পেজ আৰু তাৰ কথাখিনিয়ে আমাক সৰু সৰু কিছুমান নজনা কথা বহুত ধুনীয়াকৈ বহলভাৱে লিখা থাকে আৰু সেইখিনি কথা পঢ়ি আমি বহুত জ্ঞান অৰ্জন কৰিব পাৰোঁ আৰু সেইকাৰণে বাতৰিকাকতখন মোৰ বিশেষকৈ বেছি প্ৰিয় হয় আৰু আৰু তাত বহুত ধৰণৰ মানুহৰ কাৰণে ধৰক জ'ব ওলায় চাকৰি ওলায় যাৰ জৰিয়তে কোনোবা এজন সংস্থাপিত হ'ব পাৰে সেই খবৰখিনিও পঢ়ি পঢ়া হয় আৰু তাৰপৰা ময়ো উপকৃত হোৱা আৰু মোৰ আন দহজনকো মই উপকৃত কৰিব পাৰোঁ ঠিক তেনেকৈ আলোচনীও পঢ়োঁ আলোচনীত কিছুমান নজনা কথা তাতো জানিব পৰা যায় আৰু ব্লগ ব্লগটো সাধাৰণতে চাওঁৱেই আৰু বিভিন্ন ধৰণৰ ব্লগত বিভিন্ন ধৰণৰ কথা জানিব পৰা যায় বিভিন্ন ধৰণৰ ঠাইৰ বিষয়ে তাৰ সংস্কৃতিৰ বিষয়ে আমি বহুতখিনি কথা জানিব পৰা যায় আৰু তাৰপৰা মই সঁচাকৈ উপকৃত হওঁ আৰু মই এনেকৈ বাতৰিকাকতো পঢ়োঁ ব্লগো চাওঁ আৰু আলোচনীও পঢ়োঁ